মোৰ মোৰ লিখন যাত্ৰাত আত্মনিৰক্ষণ আৰু আত্মবিশ্বাসৰ আত্মবিশ্বাস বহুত আছে সেইবাবে মই আজিৰ তাৰিখৰ আজিৰ আজিৰ আজি একত্ৰিছ বছৰ বয়সৰলৈকে মই লিখি আহিছোঁ মোৰ লিখনিৰ বিষয়ে ক'বলৈ গ'লে যথেষ্ট কথা আছে মই যিহেতু গাঁৱৰ বাসিন্দা গাঁৱৰ নদী পথাৰ পথাৰ ফিল্ড নদী হা জংঘল এইবিলাকত থাকি মই বহুত কথা সৰুৰ পৰাই থাকি বহুত কথা শিকিছোঁ এইবিলাক শিকি শিকিয়ে মই গল্প লিখিছোঁ মোৰ ঘৰৰ ওচৰতে আছে ডিমৌ নদী ডিমৌ নদী দিচাং নদী দিচাং নদীখন আপোনাৰ দিচাং নদীৰ কিনাৰত বহুত কথাই মই লিখিবলৈ চেষ্টা কৰিছোঁ আমাৰ ওচৰতে থকা চৰাই চৰাইদেউ পাহাৰ চৰাইদেউ পাহাৰৰ বিষয়ে চ সকলোৱে যিহেতু জানে চৰাইদেউ চৰাইদেউ পাহাৰৰ কথা আমি এইবিলাক দেখি দেখি স সকলো সকলো মনত ভাবি লিখিছোঁ মোৰ লিখনিৰ ওপৰত আত্মবিশ্বাস বহুত আছে আত্মবিশ্বাস আত্মবিশ্বাস থাকিলে আপুনি যিকোনো ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব আত্মবিশ্বাস নাথাকিলে আপুনি একো ক্ষেত্ৰতেই সদায় আগবাঢ়ি যাব নোৱাৰে আত্মবিশ্বাসৰ কথা আত্মবিশ্বাসৰ কথাৰে মই নিজক আগবাঢ়িবলৈ বহুতো চেষ্টা কৰিছোঁ মোৰ গল্প মোৰ গল্প হওক কবিতা হওক সকলোৱে পঢ়ি ভাল পায় সকলোৱে পঢ়ি ভাল পায় ভাল পায় বাবেই মই নিজক এতিয়া আত্মবিশ্বাস কৰিবলৈ বেছিকৈ পাৰিছোঁ আত্মবিশ্বাস থাকিলেহে আপুনি যিকোনো লেখাৰ ওপৰত লিখিব পাৰে আত্মবিশ্বাস নহ'লে আপুনি লিখিব নোৱাৰে আত্মবিশ্বাস থাকি থাকিলেহে আপুনি লেখা আপোনাৰ আগবাঢ়িব পাৰিব আত্মবিশ্বাস আত্মবিশ্বাসৰ কাৰণে আমি এটি আত্মলিখনি প্ৰস্তুত কৰিছোঁ আত্ম আন্তনিৰক্ষণ আন্তনিৰক্ষণ কৰি আপুনি যিকোনো ক্ষেত্ৰত আগবাঢ়িব পাৰিব আত আত্মনিকক্ষণ কৰিলেহে আপুনি আত্মবিশ্বাস গঢ়ি তুলিব পাৰিব আত্মবিশ্বাস সেইকাৰণে যথেষ্ট আছে আত্মবিশ্বাস থকাৰ বাবেহে লিখিব পাৰিছোঁ